নমস্কাৰ আমাৰ ঘৰৰ ওচৰত বুলি কওঁতেই বিশেষকৈ জিলাখনৰ ওচৰে পাজৰে বা জিলাখনৰ ওচৰত থকা আন এখন আন জিলাবোৰতো বিভিন্ন ধৰণৰ পৰ্যটনিক থল আছে কাৰণ আমাৰ যিখন ঠাইত আমি আছোঁ এইখন আমাৰ এখন হিষ্টৰিকেল ঠাই বুলিয়ে ক'ব পাৰি কাৰণ এইখন ঠাইৰ নাম হৰিশিঙা আৰু ইয়াতে এটা প্ৰবাদ আছে যে যেতিয়া নেকি হৰিহৰৰ যুদ্ধ হৈছিলে তেতিয়া আমাৰ ইয়াত তেওঁলোকে শিঙা বজাইছিলে আৰু তাৰপৰা হৰশিঙা আছিলে আৰু পিছলৈকে এইটো গৈয়ে হৰিশিঙা হৈছিলে আৰু সেই হিচাপে ৰজাদিনীয়া বিভিন্ন ধৰণৰ মঠ মন্দিৰ মঠ মন্দিৰৰ উপৰিও বিভিন্ন ধৰণৰ আমাৰ পাহাৰ অঞ্চলত পৰ্যটকথলী আছে যিবোৰৰ যিবোৰ যিবোৰ নেকি আমি পিকনিক প্লেচ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ লগতে আমি বিভিন্ন ধৰণৰ বিষয়ত ইয়াত পৰ্যবেক্ষণ কৰিব পাৰোঁ দ্বিতীয়তে আমাৰ ওদালগুৰি জিলাত এনেকুৱা এখন ঠাই আছে যাক নেকি ভৈৰৱকুণ্ড বুলি কোৱা হয় আৰু এই ভৈৰৱকুণ্ডত প্ৰবাদ আছে যে এটা ভৈৰৱকুণ্ড সেইটো ভূটান অঞ্চলত পৰে এটা কুণ্ড আছিলে আৰু সেই কুণ্ডটোৰ কুণ্ডটোৰ নামেৰে ভৈৰৱ কুণ্ড নাম হৈছে ভৈৰৱ কুণ্ড অতি সুন্দৰ এখনি পিকনিক প্লেচ য'ত নেকি আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা লোক আহি ইয়াত পিকনিক খাবলৈ আহে আৰু তাৰ বৈ যোৱা যিটো নদী আছে ধনশিৰি নদী তাৰ ওপৰত জনসিঞ্চন বিভাগৰ জৰিয়তে আমাৰ বিদ্যুৎ বিভাগে এটা প্ৰকল্প স্থাপন কৰিছে তাত এখন অভাৰ ব্ৰীজ আছে তাত এখন বিৰিজ আছে আৰু সেইখনেৰে অৰুণাচললৈকে যাব পাৰি আৰু অৰুণাচললৈকে গৈ তাৰ সুন্দৰ দৃশ্যসমূহ উপভোগ কৰিব পাৰি আৰু এইবোৰ উপভোগ কৰিবলৈ অসমৰ বিভিন্ন ঠাইৰপৰা বিশেষকৈ শীতকালত ডিচেম্বৰ মাহত মানুহ আহে আৰু তেওঁলোকে ইয়াত হিষ্টৰিকেল কিছুমান বিষয়বস্তুৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিবলৈ আহে আৰু অধ্যয়ন কৰি যথেষ্ট সমল লৈ যাব পাৰে ইয়াৰ উপৰিও আমাৰ এই ভৈৰৱকুণ্ডখন আমাৰ ভূটানৰ সীমা ভূটান আৰু আমাৰ ইণ্ডিয়াৰ সীমা আৰু ভূটানলৈ যোৱাৰ কাৰণে কোনো পাৰপত্ৰ নালাগে তেওঁলোকে আমাক মাথোন এতিয়া গেটত কিছু চেক কৰে আৰু চেক কৰাৰ পিছত তেওঁলোকে প্ৰৱেশ কৰিবলে দিয়ে আৰু যেতিয়া প্ৰৱেশ কৰি ভূটান অঞ্চললৈকে সোমাই যোৱা হয় তাত বিভিন্ন ধৰণৰ ওলমা দলং ইত্যাদি কৰি বিভিন্ন ভূটানসকলৰ সাহিত্য সংস্কৃতি ইত্যাদি কৰি বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ সমল আছে আৰু বিশেষকৈ ইয়াত জ্যেষ্ঠসকলে নজনা কথা বহুতো শিকিব পাৰে আৰু ইয়াৰপৰা আমি উপকৃত যথেষ্ট উপকৃত হ'ব পাৰোঁ তাৰ উপৰি আমাৰ দৰং জিলাৰ অবিভক্ত দৰং জিলা তেজপুৰ তেজপুৰত যথেষ্ট সমল আছে আৰু সেই তেজপুৰত মহাভৈৰৱী বুলি এটা মন্দিৰ আছে এইটো শিৱ মন্দিৰ আৰু এই মন্দিৰলৈ যথেষ্ট লোকৰ আগমন হয় বিশেষকৈ আমাৰ যেতিয়া নেকি শিৱৰাত্ৰি উৎসৱ হয় তাত যথেষ্ট মানুহ আহি তাৰ ধৰ্মীয় আচাৰ ব্যৱহাৰ নীতি নিয়মসমূহ শিকিব পাৰে তাৰ উপৰি আমাৰ অগ্নিগড় পাহাৰ অগ্নিগড় পাহাৰ য'ত নেকি উষা অনিৰূদ্ধৰ প্ৰেমৰ স্থল বুলিও ক'ব পাৰি য'ত নেকি যিটোৰ কাৰণে হৰি আৰু হৰৰ মাজত এখন যুদ্ধ হৈছিলে আৰু এই যুদ্ধখন অগ্নিগড় পাহাৰখন চাবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক আহে আৰু তাত অতীতৰ হিষ্টৰিকেল যিবোৰ বস্তু আছে সেইবোৰ সুন্দৰভাৱে তাত অধ্যয়ন কৰিব পাৰি আৰু অতীতৰ কাৰুকাৰ্যসমূহ তাত খোদিত হৈ আছে প্ৰবাদ আছে যে তাত অগ্নিগড়ৰ চাৰিওপিনে যিটো অগ্নি জ্বলাই দিছিলে সেই অগ্নিৰ শিখা আজিও প্ৰবাদ আছে যে আজিও সেইটো জ্বলি থকা বুলি কয় আৰু এনেকুৱা সমলসমূহ চাবৰ কাৰণে পৰ্যটন থলী বুলি গণ্য কৰা হয় আৰু তাত লোক আহি যথেষ্ট উপকৃত হয় ইয়াৰ উপৰিও আমাৰ অঞ্চলত বিভিন্ন হিষ্টৰিকেল মন্দিৰ আছে আমাৰ ঘৰৰ ওচৰতেই য'ত নেকি আমাৰ সতী বেউলা য'ত নেকি সতী বেউলাৰ জন্ম হৈছিলে তেনেকুৱা এখন ঠাই আছে অদলা বুলি আৰু সেইটো এটা ঐতিহ্যপূৰ্ণ মন্দিৰ আৰু এই মন্দিৰলৈকে যথেষ্ট লোক আহে ঠিক তেনেকুৱাকৈ আমাৰ ঘৰৰ ওচৰৰে দক্ষিণ ছাইডত মৰা দেউৰ বুলি এখন পৰ্যটন থলী আছে য'ত নেকি প্ৰবাদ আছে যে তাত যেতিয়া নেকি মূৰা কিবা মূৰাদ'লত আহি যেতিয়া নেকি আমাৰ শিৱই মূৰটো তাত আহি যেতিয়া কাটি দিছিলে তেতিয়া তাৰ মূৰটো আহি তাত পৰিছিলে বুলি কৈছিলে সেইটো অৱশ্যে মই বিশেষ জ্ঞাত নহয় কিন্তু এইটো মই জানো যে মূৰাদ'লত যথেষ্ট হিষ্টৰিকেল সমল আছে আৰু এইটো আজিৰ নহয় অতীতৰপৰাই এইটো চলি আহিছে আৰু তাত বিশেষকৈ শিৱৰাত্ৰিৰ সময়ত মেলা হয় আৰু এই মেলাত বিভিন্ন ঠাইৰ পৰা লোক আহে আৰু এইখনো এইখন সুন্দৰ পৰ্যটন থলী বুলি ক'ব পাৰি ঠিক তেনেকুৱাকৈ আমাৰ মই যিখন অঞ্চলত বাস কৰিছোঁ এইখন হৰিশিঙা অঞ্চল বুলি কোৱা হয় আৰু হৰিশিঙা অঞ্চলত আশে পাশে যথেষ্ট ধৰণৰ পৰ্যটক থলী আছে বিশেষকৈ হৰিশিঙাৰ অঞ্চলৰ যিখিনি বসবাস কৰা লোক আছে তেওঁলোকে এখন সুন্দৰভাৱে নামঘৰ প্ৰতিষ্ঠা কৰিছিলে আৰু এই নামঘৰখনিয়ে গৈ শেষত এখন ধৰ্মীয় অনুষ্ঠানৰ নিচিনাকৈ পৰ্যটন থলীত পৰিণত হৈছে য'ত নেকি অসমৰ বিভিন্ন ঠাইৰ পৰা এই সত্ৰখন দৰ্শন কৰিবলৈ আহে ঠিক তেনেকুৱাকৈ আমাৰ হৰিশিঙা মই বাস কৰা ঠাইৰ পূৱ ছাইডে এখন ঠাই আছে এইটো আমি বেলৰতল থান বুলি কোৱা হয় ইয়াত প্ৰবাদ আছে যে অতীতত সেই ঠাইখন হাবি বননিৰে ভৰ্তি হৈ আছিলে আৰু তাত বিশেষকৈ হাতী বাঘ ঘোঁৰা ইত্যাদি বিভিন্ন জীৱ জন্তুৰ বসবাসস্থলী আছিলে কিন্তু তাত এটা এটা আলৌকিক ঘটনা ঘটিছিলে সেই ঘটনাটো হৈছিলে যে তাত এজনী গাই গৰু গৈ কাৰোবাক গাখীৰ খোৱায় আৰু সেইটো কিন্তু সেইসময়ত ইয়াত বসবাস কৰা লোকসকলে দৃষ্টিগোচৰ কৰিব পৰা নাছিলে কিন্তু পিছত গৈ সেই বিষয়টো এজন বিশেষ ব্যক্তিক সপোনত দেখুৱাইছিলে আৰু তেনেকুৱাকৈ এখন থানৰ সৃষ্টি হৈছিলে যাক নেকি আমি গৰখীয়া থান বুলি কওঁ আৰু এই থানলৈকে বিশেষকৈ মাঘ মাহত মাঘ মাহত বিভিন্ন ঠাইৰ পৰা লোক আহি ইয়াতে সমাগত হয় আৰু ইয়াৰপৰা কিছু সমল তেওঁলোকে লৈ যাব পাৰে ঠিক তেনেকুৱাকৈ এই থানখনৰ ওচৰতেই বিশেষকৈ আমাৰ জনজাতীয় অঞ্চলৰ লোকসকলৰ বাবে এখন উন্নত মানৰ শিৱৰ মন্দিৰ আছে য'ত নেকি আমাৰ বিশেষকৈ শিৱৰাত্ৰিৰ সময়ত ইয়াতো যথেষ্ট মেলা হয় ঠিক তেনেকুৱাকৈ উত্তৰ দিশত বিভিন্ন ধৰণৰ পৰ্যটন স্থলী আমি দেখিবলৈ পাওঁ বিশেষকৈ বাগান অঞ্চল আৰু এই বাগান অঞ্চলবিলাকত বৃটিছৰ দিনত তে তৈয়াৰ কৰা হৈছিলে আৰু সেই সময়ৰ চাহাবসকলে তেওঁলোকে চাহপাতৰ বাগানৰ লগে লগে কিছুমান পৰ্যটন স্থলী নিৰ্মাণ কৰি গৈছিলে যিবোৰ নেকি এতিয়া জনসাধাৰণৰ কাৰণে পিকনিক প্লেচ হিচাপে মুকলি কৰি দিয়া হৈছে আৰু এই ঠাইবোৰত তেওঁলোকে বিভিন্ন ঠাইৰপৰা পিটনিক খাবলৈ আহে বিশেষকৈ খেৰখেৰীয়া তেনেকুৱাকৈ বুলি এখন পাহাৰ আছে আৰু তাতো তেনেকুৱাকৈ পৰ্যটন থলী আছে বুলি আমি জানিব পাৰিছোঁ ঠিক তেনেকুৱাকৈ আমাৰ দক্ষিণ ছাইদেও তেনেধৰণৰ বিভিন্ন মঠ মন্দিৰবোৰ আছে যিটো নেকি পিটনিক প্লেচেই নহয় তাত বিভিন্ন ধৰণৰ জনসাধাৰণৰ লোকসকলে জ্ঞান আহৰণ কৰিব আহে দ্বিতীয়তে আমাৰ বিশেষকৈ এই অঞ্চলটো জনজাতীয় এৰিয়া আৰু এই জনজাতীয় এৰিয়াৰ হিষ্টৰিকেল ঐতিহাসিক বিলাক ঐতিহাসিকবিলাক অধ্যয়ন কৰিবৰ বাবে বিভিন্ন বিভিন্ন ইনিভাৰ্চিটি কলেজ ইত্যাদিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আহি ইয়াত অধ্যয়নৰ হিষ্টৰিকেল সমলবিলাক লৈ যায় আৰু সেইবোৰৰ পৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব পাৰে ঠিক তেনেকুৱাকৈ আমাৰ জনজাতি অঞ্চলত এনেকুৱা কিছুমান মন্দিৰ আছে যাক নেকি বড়ো ভাষাত তেওঁলোকে বাথৌ মন্দিৰ বুলি কোৱা হয় তেওঁলোকে এনেকুৱাকৈ জাকজমকতাকৈ তেওঁলোকে তৈয়াৰ কৰিছে যে সেইবোৰ তেওঁলোকৰ নিজা মঠ মন্দিৰ হিচাপে নাৰাখি জনসাধাৰণৰ কাৰণে পৰ্যথলী থলী হিচাপে ব্যৱহাৰ কৰি আছে গতিকে এনেকুৱাকৈ আমাৰ অঞ্চলত এই ঠাইসমূহৰ বিশেষত্ব হ'ল যে এই ঠাইসমূহত যদি আন ঠাইৰ পৰা পৰ্যটন থলী হিচাপে ইয়ালৈকে আহে তেতিয়াহ'লে বিশেষকৈ জনজাতি আদিবাচি যাক বুলি কোৱা হয় তেওঁলোকে ভূমিপুত্ৰ বুলি যাক আমি কওঁ তেওঁলোকৰ সমলবিলাক আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে আমাৰ বুৰঞ্জী বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে আহি অধ্যয়ন কৰি তেওঁলোকৰ জীৱন যাপন তেওঁলোকৰ পৰিচালনা পদ্ধতিৰ ইত্যাদিৰ ক্ষেত্ৰত তেওঁলোকে অধ্যয়ন কৰিব পাৰে আৰু এনেকুৱাকৈ আমাৰ অঞ্চলখন এনেকুৱা ঠাই যিখন ঠাই নেকি আমাৰ পাহাৰৰ একেবাৰে পাহাৰৰ ওচৰত আৰু এই পাহাৰসমূহত কিছুমান এনেকুৱা ঠাই আছে যিবিলাকক নেকি জনসাধাৰণে পিটনিক প্লেচ হিচাপে ব্যৱহাৰ কৰে আৰু এই পিটনিক প্লেচবিলাকত মাথোন তেওঁলোকে ভোজ ভাত খাবলৈকেই যে আহে সেইটো নহয় তেওঁলোকে কিছু অধ্যয়ন কৰে ইয়াত কিছুমান এনেকুৱা ধৰণৰ সমল পোৱা যায় যিবিলাক নেকি অতি হিষ্টৰিকেল আৰু ইমপ'ৰটেণ্ট বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কাৰণ এনেকুৱা ঠাই মই আগতেও উল্লেখ কৰিছোঁ যে হৰিশিঙা ঠাইখন হৰ আৰু হৰিৰ যেতিয়া যুদ্ধ হৈছিলে তেতিয়া হৰই ইয়াত শিঙা বজাইছিলে হৰৰ পৰা গৈ পিছলৈকে হৰি হ'ল আৰু এনেকুৱাকৈ হৰিশিঙা নামটোৰ উৎপত্তি হৈছিলে আৰু যুদ্ধ যুদ্ধ সমাপ্ত হোৱাৰ পাছত যেতিয়া শ্ৰী কৃষ্ণৰ সৈন্য সামন্ত বা ইত্যাদি অকলে উভতি আহিছিলে ৰাওনা হৈছিলে তেতিয়া ৰাওনা হৈ তেওঁলোকে এখন ঠাইত আশ্ৰয় লৈছিলে আৰু সেই ঠাইখনৰ নামেই হ'ল ৰাওনা গড় তাত এটা সুন্দৰ গড় আছে আৰু সেই গড়টো বৰ্তমান বিলুপ্তপ্ৰায় যদিও তাত বুৰঞ্জীমূলক ঐতিহ্য কিছু আছে যিটো নেকি এতিয়া জনসাধাৰণে পৰ্যটন থলী হিচাপে সেই গড়টো বিভিন্ন ঠাইৰ পৰা চাবলৈকে আহে এনেকুৱাকে আমাৰ অঞ্চলত আমাৰ অঞ্চলত যথেষ্ট হিষ্টৰিকেল পৰ্যটন থলী আছে আৰু এই ঠাইসমূহৰ পৰা আমি নাজানো আমাৰ অঞ্চলৰ মানুহে কিমান উপকৃত হৈছে কিন্তু আমি জানো বাহিৰৰ যে লোকসকলে ইয়ালৈকে আহি যথেষ্ট উপকৃত হৈছে যথেষ্ট আনন্দিত হ'ব পাৰিছে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জ্ঞানৰ প্ৰসাৰ বৃদ্ধিৰ কাৰণে ইয়াৰ পৰা যথেষ্ট সমল লৈ যাব পাৰিছে